হেল্ল' অ'ই অলক কোৱা এ চলি আছে দিয়া তোমাৰ কোৱা

ই সেইটো পুখুৰীত মাছ মাৰিব গ'লে দেখা পালে দিব অকলে যাওঁ জানো আৰু দুজনমানক লৈ লওঁ লৈ যাম নেকি ঠিক আছে মোৰ ঘৰত বাৰু বৰশী এডাল আছিলে সেইডাল এতিয়া বাৰু দেউতাই বা ক'ত থৈছে ৰ'হ চাব লাগিব এতিয়া ক'ত থৈছে এতিয়া জানো নাজানো ন'

আচ্ছা তোৰ পইছা কমোৱা ধান্দা মানে ঠিক আছে বাৰু মই নৱলৈ এটা ফোন কৰো ৰ' তেনেহ'লে নৱ আৰু বাপীক লৈ গৈ আছো মই অকণ পিছত যাম এতিয়া নাযাওঁ সন্ধিয়া হৈ লওক আৰু জাল ছালতো আছেতো জাল ছাল আছেনে নাই তোৰ তাত জাল আছে নে নাই অঁ ঠিক আছে বাৰু মই বৰশীটো মই বৰশীটো লৈ লওঁ অঁ কি সেই সন্ধিয়া সেইকণ জেগাত এতিয়া তই মাছ মাৰি ক'ত খাবি অ'ই অঁ ঠিক আছে বাৰু দে মই কিবা এটা লৈ যাম বাৰু খালি তই গোটেই জাল ছালখিনি জোগাৰ কৰি থ'বি মই হেৰি এইটো কি বুলি কয় ট'ৰ্চ এটাও লৈ ল'বি লগত আন্ধাৰ হ'ব ন

ঠিক আছে দে দে মই সিহঁতক ফোন কৰি জনাই আছো তোক বাৰু ঠিক আছে দে হ'ব দে অঁ দে হ'ব দে